অঁ সৰুকালৰপৰাই দেখি আছো ফল ফুল ফুলবিলাক যেনেকৈ ফুলি থাকে দেখি মনটো ভাল লাগে আৰু নিজে মনতে ভাবিলোঁ এখন সৰুকৈ ফুলনি কৰিম বুলি আৰু ফুলনিখন নিজেই অকণমান অকণমানকৈ অ'ৰপৰা ত'ৰপৰা ফুল আনি পেলাই গোটাই ফুলনিখন অকণমান কৰিছিলোঁ তাতে ফলমূলৰ গছো ৰুইছিলোঁ সৰুকৈ এখন বাগিচা কৰিবলৈ যত্ন কৰিলোঁ তাৰপিছত বিয়া হৈ অহাৰ পিছতো ইয়াতো সৰুকৈ এশমান এখন কৰিবলৈ যত্ন কৰিলোঁ ইয়াতো এতিয়া মই অ'ৰপৰা অ'ৰপৰা ত'ৰপৰা ফুল পুলি আনি পেলাই ৰুওঁ বা ফল ফুলৰ পুলি পালে আনি পেলাই ৰুওঁহি তেনেকৈয়ে নিজৰ বাগিচাখন নিজই আৰম্ভ কৰিছিলোঁ